অ কোনে ক'লে

অ ঠিকে আছে মই যিটো নেকি উচিত মূল্য সেইখিনি যদি উচিত মূল্য যদি মই পাওঁ তেনেহ'লে মই দিম অ ঠিকে আছে তেনেকৈ হ'লেতো ভালে কথা কাৰণ আগতো মই মানে বহুত তেনেকৈ আ ঠগ খাই ঠগ খাইছোঁ আৰু ষ্ট্ৰবেৰী লৈ যোৱাৰ পিছত কিছুমানে হয়তো পইছাও নিদিয়ে আৰু সেই তেনেকুৱা নহয় যাতে মই মানে যিখিনি মই পাবলগীয়া আৰু সেই উচিত মূল্যখিনি যাতে মই পাম তাৰ কাৰণে তাকে আশা কৰিছোঁ আৰু আপুনি যদি দিব ভালে কথা হয় মই নিশ্চয় দিম আপোনাক ঠিক আছে ঠিক আছে ঠিক আছে নিশ্চয়